আমাৰ অঞ্চলত থকা এক ঐতিহাসিক তাৎপৰ্য কিবা স্থান হৈছে আমাৰ মালিনী থান যিখন স্থান আমি দেখিবলৈ পাওঁ চিলাপথাৰৰৰ লিকাবালী নামৰ ঠাইত এই এই মালিনী থানখন অৱস্থিত এই থানখন কিয় বিখ্যাত যে এই শ্ৰীকৃষ্ণই ৰুক্মিণীক পলোৱাই আনি সেই ঠাইত বিশ্ৰাম কৰিছিলে আৰু পাৰ্বতী দেৱীয়ে তেওঁলোকক দৰ্শন দিবলৈ আহিছিল তাত বহুতো শিলৰ মূৰ্তি পোৱা গৈছিল তাত এতিয়া বিভিন্ন ধৰণৰ বিভিন্ন ধৰণৰ মানুহে আশীৰ্বাদ ল'বলৈ যায় বিশ্বাস আছে যে সেই মালিনীৰ থানখনে মানুহৰ মনৰ ইচ্ছা পূৰণ কৰে কোনোবা যেনে কোনোবা চাকৰিৰ কাৰণে কোনোবা বৰলা বিয়াৰ কাৰণে আৰু কিবা ঘৰুৱা সমস্যা বিভিন্ন ধৰণৰ সমস্যা তেওঁলোকে বিশ্বাস কৰি তেওঁলোকে আশীৰ্বাদ ল'বলৈ যায় আমি এই থানলৈ আমি গাড়ী মটৰ আমি যিকোনো যাতায়ত ব্যৱস্থাৰ বা সৈতে আমি যাব পাৰোঁ যাতায়ত ব্যৱস্থাৰ আগতকৈ বহুখিনি অসম চৰকাৰে ভাল কৰিলে ইয়াত চ'ত মাহত ব'হাগ বিহুৰ আগে আগে চ'ত মাহত ইয়াত মালিনী মেলা বুলি এটা উৎসৱ পতা হয় তাত বিভিন্ন দূৰৰ দূৰৰ মানুহ বিভিন্ন ধৰণৰ ঠাইৰ পৰা মানুহ ভ্ৰমণ কৰিবলৈ আহে এই ঠাইখন সঁচাকৈ বৰ স্মৰণীয় আমি ইয়াক আমি ইয়াক প্ৰদূষণ কৰিব নালাগে আমি ইয়াক সংৰক্ষিত কৰি ৰাখিব লাগে বিভিন্ন ধৰণৰ মানুহে আশীৰ্বাদ ল'বলৈ আহে তেওঁলোকৰ বাবেও এয়া এক শ্ৰদ্ধাঞ্জলি থাকি যায় তেওঁলোকে বিশ্বাস কৰি এই আহে যে ভগৱানে সকলো ঠিক কৰি দিব